ক'ভিডৰ পাছত আমাৰ ইয়াত বহুত অসুবিধাৰ সন্মুখীন হৈছিলোঁ আমি আৰু কেনিও কোনো যাব নোৱাৰে আৰু ল'ৰা ছোৱালীৰপৰা ধৰি কোনো স্কুল কেনিও আমি বেপাৰ বাণিজ্যলৈ যাব নোৱাৰোঁ আৰু পুলিচ প্ৰশাসনে বিনা মাক্সেৰে ওলাবলৈও নিদিয়ে আৰু থাকিবতো ঘৰত ভিতৰতে থাকিব লাগে আৰু কেনিও যাব নোৱাৰি বেপাৰ বাণিজ্যও কৰিবলৈ ঘৰ চলাত বহুত অসুবিধামুখী হৈছিলোঁ আমি পাছত লাহে লাহে অলপ ভাল হোৱা দেখি আমিবিলাক বাহিৰলৈ মেলি ওলাই মেলি যাবলৈ লৈছোঁ কিন্তু ক'ভিডৰ সময়ত কোনো ক'লৈকো যাব নোৱাৰে ক'তো একো খোৱা বোৱাটো নাপায়ে দোকান বজাৰলৈ যাবলৈ অসুবিধা মাক্স মাৰি নগ'লে পুলিচে মাৰ পিটো কৰে কেনিবা কিনিবি কিবা বিচাৰি কুচাৰি খাবলৈ আনিবলৈ যাবও নোৱাৰি আকৌ অকলৈতো গ'লেও নোৱাৰি লগত মানুহ লৈ গ'লেও বিপদ আকৌ তেওঁলোকে মাক্স নিপিন্ধিলি বুলিও মাৰ পিট কৰে তেনেকৈ থাকি থাকি এতিয়া অলপ নিজৰ মানে সেইখিনি ভাল হৈছে আৰু কভিডটো ভাল হৈছে বেজি চেজি ল'লোঁ তিনি তিনিবাৰ বেজী লৈছোঁ ক'ভিডৰ ভেকচিন আৰু দোকান বজাৰলৈও যাব নোৱাৰিম মাক্স লাগিব কোভিডৰ বেজি লোৱা কাগজ লাগিব তেতিয়াহে যাবলৈ দিয়ে নহ'লে বজাৰ কৰিবলৈও নিদিয়ে খোৱা বোৱাত বহুত আমাৰ ল'ৰা ছোৱালী পৰিয়ালৰ অসুবিধা হৈছিল এতিয়া অলপ নিজে নিজে মানে ক'ভিডৰ ভাল হোৱাৰ পাছত এতিয়া অলপ মানুহবোৰ নিজেই সচেতন হোৱাত অলপ ভাল হৈছে আৰু আমাৰ